আমাৰ ইয়াত অসমত প্ৰধানকৈ চাহ আলহী আহিলে চাহ ব্যৱহাৰ কৰা হয় আৰু তামোলখন দিয়া হয় আৰু বিহু সময়ত পিঠা পিঠা খুন্দা হয় পিঠা পুৰা হয় তিল পিঠা লাৰু পিঠা নাৰিকলৰ লাৰু তাৰছত মালপোৱা এইবিলাক বনোৱা হয় আৰু বিদেশৰ পৰা আলহী কোনোবা আহিলে বিশেষকৈ আমাৰ ইয়াত এ হেৰি গাহৰি মাংস আৰু এইখন খাৰ তৰকাৰী থাকিব আৰু পিঠা পিঠা পনাটো থাকিবই পিঠা পনা চব সময়তে নহয় কিন্তু বিহু সময়ত থাকে

আমাৰ ইয়াত চাহ উৎপাদন বেছি হয় সেইকাৰণে চাহটো আমাৰ মেইন খাবই লাগিব চাহটো

পিঠা পনা কিছুমান ৰেষ্টু ৰেষ্টুৰেণ্টত থাকে এইবিলাক চব সময়ো নহয় বিহু সময়তহে থাকে

বাহিৰৰ পৰা আহা মানুহবিলাক হো হোটেলত কিছুমানে গাহৰি মাংস বিচাৰে গাহৰি মাংসটো মেইন থাকেই গাহৰি মাংস খায় আৰু বিহু সময়ত আহিলে পিঠা পিঠা পনা খাব পাব আৰু

আ বিহু আমাৰ গাঁৱ গাঁও অঞ্চলবিলাকত বিহু সময়ত সকলোৱে পিঠা বনায় ঘৰে ঘৰে লাৰু পিঠা শুকান পিঠা আৰু মালপোৱা এনেকৈ পিঠা বনাই থাকে কি ক'বা লাগে এতিয়া ফাৰ্ষ্টতে নহয় ফাৰ্ষ্টতে কিবা এইটো এনেকৈ টিপি ল'বি টিপি পিনে কৈ যাবি আৰু তইনো কিয় অন কৰি থৈ দিছা অন কৰি পিনে এতিয়া কৈয়ে আছোঁ ন মই নহয় ফাৰ্ষ্টতে এতিয়া কি ক'বা লাগে কি আছে তাৰ বিষয়ে কৈ যা আৰু যি ক'ব খেলা ধূলা ক'ত কেনেকৈ খেলিব যা ক'ত কি খেলা ধূলা নহয় এই তেনেকৈ চাফ চিকুণ কৰি ৰাখিব লাগে কি নো মানুহে আমাৰ ইয়াত ওচৰত আমাৰ ওদালগুৰি জিলাত বহুতো ধাবা কেণ্টিন এইবিলাক আছে হ'লেও ৰেষ্টুৰেণ্ট হ'লেও আমাৰ মানুহবিলাকে বিশেষকৈ ধাবা কেণ্টিনত এইবিলাকত ইমান খোৱাটো প্ৰয়োজনীয় বুলি নাভাবে সেইকাৰণে ক'লৈ পাৰে মানে ঘৰতে বস্তুবোৰ আনি নিজে কৰি খাব ভাল পায় ত আমাৰ ওদালগুৰি জিলাত পি ওদালগুৰি জিলাত খেতি নিজে কৰা হয় খেতিবিলাক পিঠা বনাবৰ কাৰণে বৰা ধান কৰে এই বৰা ধানৰ চাউল উলিয়াই পিঠা নিজে ঘৰত খুন্দি পিঠা বনাই বিহু সময়ত খায় আৰু আলহী আহিলে প্ৰধানকৈ আমাৰ পিঠা চাহ দিয়া হয় বিহু সময়ত বিহুত আমি ঘৰে ঘৰে ঘৰে ঘৰে পিঠা পনা খাব পাওঁ নানা ধৰণৰ পিঠা নিজে ঘৰত ব্যৱহাৰ কৰা নিজে ঘৰত বনাই নিজে ঘৰত বনাই বনাই খাব দিয়া হয়